হেল্ল' অঁ মই শিৱসাগৰৰ পৰা আহিছিলোঁ গোলাঘাটতে থকা মেলা সুবিধা কিবা আছেনি ফুৰিবলৈ বুলি আহিছিলোঁ গোলাঘাট ফুৰিবলৈ আহিছোঁ অঁ ক'ত কেনেকৈ জেগাবোৰ আছে নাজানো নহয় সেই চাবলৈ আহিছোঁ আপুনি মানে দেখুৱাব লাগিব দহজনমান আছোঁ আমি অঁ তাৰে এতিয়া থকাৰ ব্যৱস্থা আপোনাৰ মানে খোৱা থকা সকলোখিনি ব্যৱস্থা আপুনি কৰি দিব লাগিব হ'বগৈনে অঁ আগতে নাই অহা সেইটো কাৰণে মানে অকণমান অসুবিধা হৈছে আমাৰ এতিয়া ক'ত কি আছে মানে দেখুৱাই দিব লাগে

দহজন দহজন অঁ পাৰোঁ মানে সম্পূৰ্ণ কৰি দিব লাগিব ঠিক আছে হ'ব অঁ ডকুমেণ্টছ কি কি লাগিব ঠিক আছে অঁ ঠিক আছে হ'ব অঁ